হয় ডিব্ৰু ট্ৰেভেল এজেঞ্চি হয়নে মই আপোনালোকৰ পৰা গাড়ী এখন ভাৰা কৰিছিলোঁ পাঁচ ফেব্ৰুৱাৰীত এঘাৰ ফেব্ৰুৱাৰী কাৰণে মানে কাইলৈ কাৰণে ভাৰা কৰিছিলোঁ কিন্তু এটা বিশেষ সমস্যাৰ কাৰণে মই কাইলৈ যাব নোৱাৰিম যিটো কাৰণত ভাৰা কৰিছিলোঁ আমি যাব নোৱাৰিম আৰু আমি অলপ টকা অলৰেডি দিছিলোঁ আগতীয়াকৈ আমি দিহে ভাৰা কৰিছিলোঁ হয় সেই টকাখিনি আমি ঘূৰাই পাম নহয় ঠিক আছে মই মোৰ বেংকৰ একাউণ্টটো আপোনালৈ মেছেজ কৰি দিম ঠিক আছে ঠিক আছে মই নম্বৰটো মেছেজ কৰি দিম অ' সেইটো একাউণ্টতে পইচাখিনি ঘূৰাই দিলে হ'ব ঠিক আছে ধন্যবাদ